দুই লাখ আঠান্নব্বৈ হাজাৰ তিনিশ বিয়াশী ন লাখ পঁয়সত্তৰ হাজাৰ আঠশ তিৰাশী এক লাখ ঊনৈছ হাজাৰ এশ ঊনৈছ সাত লাখ সাতসত্তৰ হাজাৰ সাতশ সাতসত্তৰ পাঁচ লাখ পঁচপন্ন হাজাৰ তিনিশ বিয়াশী